হয় বুক ষ্টলত লাগিছে নেকি মোক মানে এই কিতাপ কেইখনমানৰ প্ৰয়োজন হৈছিলে অঁ আপোনাৰ তাত কেনেধৰণৰ কিতাপ পাম বাৰু কওকচোন

মোক হিষ্টৰিকেল লাগিছিলে তাৰপিছত হেৰি ফ্ৰীডম ফাইটাৰ আৰু ধৰক অঁ অট' বায়'গ্ৰাফী

তাৰ পিছত বাকী আৰু দুখন মান লাগিছিলে বাৰু বেলেগ বেলেগ চেক কৰিবচোন

আৰু বেলেগতো ইমানকে নালাগে এই যি এই দুখনমান লাগিছে সেইখন তাত গৈ চামগৈ বাৰু অঁ মই অহা সপ্তাহমানত যাম ঠিক আছে বাৰু

ঠিক আছে বাৰু মোক আচ্ছা আচ্ছা মোক লাগিলে ফোন কৰিম বাৰু

ঠিক আছে বাৰু